জাতীয় উৎসৱ বুলিলে কোনো এটা জাতিয়ে সৰ্বাত্মকভাৱে পালন কৰা উৎসৱক বুজা যায় প্ৰতিটো জাতিৰে এটা জাতীয় উৎসৱ থাকে সেই জাতিৰ জাতীয় উৎসৱৰ দ্বাৰা জাতিটোৰ নিজা সংস্কৃতিৰ প্ৰকাশ পায় আমাৰ জাতি ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে বিহু উৎসৱ পালন কৰা হয় বিহু হৈছে কৃষি সম্পৰ্কীয় এটা অনন্দৰ উৎসৱ আমাৰ বিহু মূলতঃ তিনিটা বহাগ বিহু কাতি বিহু মাঘ বিহু চ'ত আৰু ব বহাগৰ দুমাহিত পতা বিহু ৰঙালী বিহু বা বহাগ বিহু বুলি কোৱা হয় বসন্ত কালত বহাগ বিহু আৰম্ভ হয় সাতদিন ধৰি এই বিহু পালন কৰা হয় যদিও সাধাৰণতে তিনিদিনহে উৎসৱমুখৰ পৰিৱেশ পৰিৱেশ হয় বিহু প্ৰথম অৰ্থাৎ চ'তৰ শেষৰ দিনা হয় গৰু বিহু পুৱাতে গৰু ম'হক মাহ হালধিৰে নোৱাই ওচৰৰ খাল পুখুৰী বা নৈ আদিত গা গা ধুৱাই তাৰপাছত দীঘলতি মাখিয়তীয়ে গৰুক কোবাই ম'হ মাখি নাশ হ'বৰ কাৰণে আৰু বংশ বৃদ্ধিৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয় তাৰপাছতে বাঁহৰ শলাত বা বাঁহৰ ছাটত গাঁঠি দিয়া লাও বেঙেনা হালধি কেৰেলা আদি গৰুৰ গালৈ দলিয়াই সাধাৰণতে গোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ'বি বৰ গৰু সেই ঠিক সেইদৰে দীঘলতি আৰু মাখিয়তীয়ে কোবাই গায় দীঘলতি দীঘল পাত গৰু কোবাওঁ জাত জাত মাখিয়তী মাখি পাত মাখি মাৰোঁ জাত জাত তাৰপাছত গৰুক চৰিবলৈ এৰি দিয়ে মানুহেও গা ধুই গোঁসাই সেৱা কৰি জ্যেষ্ঠজনক সেৱা জনায় আবেলি যেতিয়া গৰু ঘৰলৈ আহে তেতিয়া পদূলিৰ মুখত জাক দি নতুন পঘাৰে গৰু বন্ধা হয় দীঘলতি মাখিয়তী পাতেৰে গৰুক বিচা হয় আৰু পিঠা খুৱায় ধূপ ধূনা জ্বলায় সেইদিনা ৰাতিলৈ মানুহে হাতত জেতুকা পিন্ধে অসমীয়া মানুহৰ প্ৰাণৰো প্ৰাণ আদৰৰ বিহুটিয়ে হ'ল বহাগ বিহু গৰু বিহুৰ দ্বিতীয়দিনা হৈছে মানুহৰ বিহু অৰ্থাৎ বহাগ মাহৰ প্ৰথম দিনা মানুহৰ বিহু পুৱাতে উঠি মাহ হালধি সানি গা ধুই মানুহে বিহুৱান লয় নতুন কাপোৰ পিন্ধে নামঘৰ গোসাঁইঘৰ আদিত নাম কীৰ্তন কৰে তৃতীয়দিনা হৈছে গোসাঁই বিহু এইদৰে গৰু বিহু মানুহ বিহু গোসাঁই বিহু চেনেহী বিহু চেৰা বিহু মাইকী বিহু বিভিন্ন দিশত বিহু বিভিন্ন বিবিধ নামেৰে জনা যায় বহাগ বিহু উপলক্ষে গাঁৱৰ ডেকা গাভৰুসকলে ঢোল পেঁপা গগনা তাল আদিয়ে মানুহৰ ঘৰে ঘৰে হুঁচৰি গায় হুঁচৰিত ডেকা গাভৰুসকলে বিহু গীত গায় এই এনেধৰণে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী আমোলমোলাই ঐ গোবিন্দাই ৰাম বা সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰুভনী হুঁচৰি গাবলৈ যাওঁ ঔ গোবিন্দাই ৰাম বহাগ বিহু প্ৰকৃততে হৈছে আনন্দৰ বিহু খোৱাতকৈ আনন্দ কৰাহে এই বিহুৰ উদ্দেশ্য সেইবাবে এই বিহুক আমি ৰঙালী বিহু বুলি কওঁ ৰঙালী বিহুৰ মূল আকৰ্ষণ হ'ল হুঁচৰি এসময়ত এই হুঁচৰি পথাৰৰ গছৰ তলত গাইছিল আজিকালি নগৰ চহৰ সকলো ঠাইতে বিহু সন্মিলন পতা হয় এই বিহু অসমৰ সকলো জনজাতিয়ে নিজা সংস্কৃতিৰে পালন কৰে বিহুৱে অসমীয়া জাতিক একতা ভাতৃত্ব আৰু প্ৰেমৰ জৰিয়ে বান্ধি ৰাখিছে অসমীয়া সংস্কৃতিৰ পৰিপূৰ্ণ বিকাশত বিহুৰ গুৰু গুৰুত্ব আমি মানি ল'বই লাগিব তাৰপিছত আহিলে কাতি বিহু আহিন আৰু কাতি মাহৰ দুমাহিত কাতি বিহু বা কঙালী বিহু পালন কৰা হয় এই বিহুত ধাননি পথাৰত ঘৰৰ উন্নতিৰ বাবে তুলসী ভেটী সাজি নতুন তুলসী গছ ৰুই সন্ধ্যা চাকি বন্তি জ্বলাই নাম কীৰ্তন কৰা হয় তুলসী তলত বন্তি জ্বলাই আমি সৰু ল'ৰা ছোৱালীবোৰে এইদৰে গাওঁ তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰাম চন্দ্ৰই শৰধনু ধৰে এই সময়ছোৱাত মানুহৰ অভাৱ হয় বাবে খোৱা বোৱা আ বা অনন্দ বৰকৈ গুৰুত্ব দিয়া নহয় সেইবাবে এই কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় তাৰপিছত আহিলে মাঘ বিহু পুহ আৰু মাঘৰ দুমাহিত মাঘ বিহু পালন কৰা হয় পুহ মাহত খেতিয়কে খেতি চপাই ভঁৰাল পূৰ্ণ কৰে মানুহৰ বাৰীত আলু শাক পাচলি এই পুখুৰীত মাছৰো উভৈনদী হয় সেইবাবে এই বিহুত আমি খোৱা বোৱাত সাধাৰণতে বেছিকৈ গুৰুত্ব দিওঁ বিহুৰ আগদিনা হ'ল উৰুকা সেইদিনা পিঠা পনা ভাজে ৰাইজে সমূহীয়াভাৱে ভোজ ভাত খায় পথাৰ নামঘৰ বা ঘৰে ঘৰে বাঁহ কাঠেৰে মেজি সাজে বিহুৰ দিনা পুৱাই গা ধুই সেই মেজি জ্বলাই দিয়ে সকলোৱে মিলি এসাঁজ খোৱাতো মাঘ বিহুৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন মাঘৰ মেজি জুয়ে সকলো ধৰণৰ কলুষ কালিমা আঁতৰাই অসমীয়া জাতিক উন্নতিৰ পথত আগুৱাই নিয়াতো সকলোৰে কাম্য বিহুৰ দিনা নামঘৰত নাম কীৰ্তন কৰে ইঘৰৰ মানুহ সিঘৰলৈ গৈ খোৱা বোৱা কৰে মাঘ বিহু ম'হ যুঁজ কুকুৰা যুঁজ কণী যুঁজ বুলবুলি চৰাই যুঁজ নাওখেল আদি হয় বিহু হৈছে আমাৰ জাতীয় উৎসৱ এই বিহুত অসমীয়াৰ নিজস্বতা প্ৰকাশ পায় সকলো জনজাতি আৰু অ জনজাতি মিলি যে অসমীয়া জাতি গঠন হৈছে বিহুৱে আমাক তাৰে প্ৰমাণ দিয়ে সেইবাবে বিহুক আমি জাতিৰ একতাৰ উৎসৱ বুলিও ক'ব পাৰোঁ বিহুৰ মাদকতাই অসমীয়াৰ জগতলৈ প্ৰেৰণা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে সেয়েহে আমাৰ গীতিকাৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ গীতত বিহু সম্পৰ্কে উল্লেখ কৰিছে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ মৰ সাহ